যোৱা বছৰ দুহেজাৰ বাইছৰ জুন মাহত আমাৰ ইয়াত বহুত পানী হয় যিটোৰ কাৰণে ধান খেতি কৰাত অসুবিধা হৈছিল এমাহমান যেতিয়া ধান পানী থাকিল কঠীয়াবোৰ পানী নষ্ট কৰি দিলে কিন্তু যেতিয়া ৰুবৰ হ'ল তেতিয়া কঠীয়া নাপাই বহুত কৃষক মোৰ লগতে বহুত কৃষকৰ হাহাকাৰ হ'ল কিন্তু আমি অনুসন্ধান কৰিলোঁ যে বহুত ওখ ঠাই আছে বাক্সাৰ ফালে বৰমাৰ ফালে আমাৰ ইয়াৰ পৰা পঁচিছ কিলোমিটাৰ দূৰ আমি তাত বাইক লৈ যাই কঠীয়াবোৰ বিচাৰি আনি পুনৰ খেতি ৰুই দিওঁ বিশেষকৈ এই পানীখিনিৰ কাৰণে আমি এইখিনি বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ পিছত আমি নিজৰ প্ৰচেষ্টাত এইখিনি প্ৰত্যাহ্বান আছিল আৰু এইখিনি আমি নিজে চম্ভালি লৈছোঁ